দহ জানুৱাৰী দুহেজাৰ এক পোন্ধৰ আগষ্ট দুহেজাৰ দহ বাইছ এপ্ৰিল দুহেজাৰ পোন্ধৰ ছাব্বিছ জুন দুহেজাৰ ন ডিচেম্বৰ দুহেজাৰ তেইছ চন